এয়া এনেই বহি আছোঁ এই গাটো বৰ ভাল নহয় সেইকাৰণে নগ'লোঁ অ আহিল এতিয়া ও অ কিবা স্কুলত কিবা দিছিলেনি আজি

কাইলৈ ভালকৈ হ'ব আৰু

যাম যাম কাইলৈ

অ আমি আৰু ডাঙৰ আৰু গোটেইখিনিতকে অ যাম কাইলৈ অ তই দিবি কাইলৈ তোৰ পৰা লৈ ল'ব লাগিব এই মই ৰাতিয়ে কৰি থ'ম তই মোবাইলত দি দিবি

এনেই আছোঁ কিনো কৰিবি আৰু কিতাপ মেলা নাই অ মোবাইলটোকে চাই আছোঁ আৰু মোবাইলকে চাই আছোঁ আৰু কি কৰিবি ও অ অ অকণ ভাগৰ মাৰি ল'